হেল্ল' অ মই ফুটবল খেল খেলিবলৈ বিচাৰিছিলোঁ আপুনি অলপমান শিকাই দিব পাৰিব নেকি

মই আপোনাৰ ওচৰলৈ কেতিয়া যাম অ অ আপোনাক যেতিয়া গ'লেও পামনে লগ

মই খেলা নাই এয়ে প্ৰথম নাই মই খেলা নাই এয়ে প্ৰথম মানে খেলিম বুলি ভাবিছোঁ কাৰণে আপোনাৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ

ঠিক আছে আপোনাক লগ কৰিম অ অ

অ অ ঠিক আছে বাৰু